এই পিকনিক যাব লাগে নহয় এন এইছ পি চি যাব লাগে বগীবিল দলং নহ'লে মই জানুৱাৰী পাঁচ তাৰিখ ভাবি থৈছোঁ কোন কোন যায় নাযায়

ভাল ৰেষ্টুৰেণ্ট এখনত আছে ৰাতিপুৱা খানাটো এই খোৱাঙত খাম নাগা কিটচেন গাহৰি গাহৰি বৰ ধুনীয়া বনায় বইল গাহৰি দামো আছে তিনিশৰ পৰা আছে হাফ প্লেট তিনিশ টকা ছশ লাগিব পকেটত দুহেজাৰমান টকা বলু গাড়ীখনে ল'ম ছটা মানুহ ধুনীয়া ছিল পাৰ্টি এটা কৰিব লাগিব এন এইছ পি চি গেৰুকামুখ জলবিদ্যুৎ জলবিদ্যুৎ প্ৰকল্প চামগৈ অঁ ইয়াতো আমাৰ কচুমাৰী বগৰী চাপৰি আৰু ভাল লাগিব হেৰিও আছে বাকীবোৰক ফোনা ফুনি কৰিবি অঁ যাব লাগে যাব লাগে